হেল্ল' হয় কোন মই এই অৰূপ অৰূপ বৰা কওকচোন আপোনাৰ কি আছিলে

অঁ কবিতা পুথি নে নাই ইনেই উপন্যাস নে নাই কাৰোবাৰ কিবা জীৱনী কেনেকুৱা ধৰণৰ

অঁ অঁ তাত কেনেকুৱা আপোনাৰ কিবা ফটো চটো থকা কালাৰ ফটো থাকিব নেকি কালাৰ কিমান কিমান থাকিব এনেই

পকা বাইণ্ডিং নে অঁ অঁ হেৰি লৈ আছে কাগজ লৈ আছে কাগজৰ কেইবাটাও কোৱালিটি আছে আপোনাৰ ভাল কাগজ লাগিলে ভাল পাব দামটো বেছি হ'ব তাৰ পিছত আপুনি কালাৰ ফটো যদি দিয়ে প্ৰতি কালাৰ ফটোত আকৌ দিয়াখনৰ ৰেটতো আহিব গতিকে আপোনাৰ তেনেকুৱা হেৰি আহে বাইণ্ডিংৰো কথা আছে বাইণ্ডিংটো এই আপোনাৰ পকা বাইণ্ডিং কেঁচা বাইণ্ডিং দুয়োটা আছে সেইমতে আপোনাৰ ৰেটতো হ'ব আপুনি আহিব আমি কথা পাতি ল'ম এনেকৈ ফোনত সুধিলে আপুনি গোটেইখিনি বুজাবলৈ টান হ'ব গতিকে আপুনি আহি আমাৰ অ'ফিচলৈ আহিব অ'ফিচলৈ আহি মই মই থাকিমেই আপুনি আহি পেলাই কথা বাৰ্তা পাতি ল'ব কিমান পেজ হয় কি হয় অঁ নহয় আমাৰ আমাৰ আছে আছে আমাৰ কিছু আছে আপুনি আপোনাৰ কিতাপখন আমাক দি দিব তেতিয়া আমি পাব্লিচ কৰিম আৰু পাব্লিছ কৰি আপোনাক যিমানটা ক'পি লাগে অমি দি দিম কিমান কিমান ক'পি কৰিম বুলি ভাবিছে আপুনি পাঁচশ নে তিনিশ কিমান কৰিব অঁ বা তিনিশমান ক'পি হ'ব চাগৈ নহয় জানো অঁ না না না ভাবাৰ কথা কোৱা নাই আপোনাক কিমান ক'পি উলিয়াব মানে দুশ নে তিনিশ পেজ নহয় নহয় কিতাপৰ সংখ্যাতো কৈছোঁ আপুনি নহয় সেইতো সোধা নাই আপোনাক কিতাপ কিমানখন উলিয়াব তিনিশখন মান উলিয়াব নে নাই তাতকৈ বেছি উলিয়াব অঁ অঁ অঁ ঠিক আছে আপুনি আহক তেতিয়া অঁ অঁ আহিব তেতিয়াহ'লে মোক এইটো ফোন নাম্বাৰতে আপুনি ফোন কৰি পেলাই আপুনি সময়তো ল'ব মই মই থকা হয় ঠিক আছে হয় ধন্য হয় হয় মানে ভালে পাব হয় পেজতো ঠিকেই আছে সম্পূৰ্ণ হেৰি আছে মই গোটেইটো বেয়া নাপায় আপোনাৰ কাগজ ভাল আমাৰ হেৰি ভাল আমাৰ অঁ ঠিক আছে থেক ইউ